অঁ হেল্ল' অঁ মই আপোনাৰ চৰাইদেউৰ আহিছিলোঁ আপোনাৰ

অঁ দেওহাঁহ অঁ অঁ

চাবলৈ পাম ন আপোনাৰ এইবোৰতো আমি দেখাই নাই আপোনাৰ তাৰপিছত চাবলৈ তাত তাত মানে আপোনাৰ বিভিন্ন প্ৰজাতি আৰু আৰু চাবলৈ পাম চাগে হাঁহ আৰু চৰাই দেও হাঁহ

আপোনাৰ ভাটৌ চৰাই কেইবাটাৰ কেইবাটাও প্ৰজাতি ভাটৌ আছে অঁ অঁ ওচৰৰ পৰা চাব পাৰিম হা

অঁ পুখুৰীবিলাকত

অঁ আপোনাৰ এই চৰাই মানে আপোনাৰ নতুন নতুন মানে প্ৰজাতি চৰাই হাঁহ এইবোৰ চাবলৈ পাম অঁ

এতিয়া মই আপোনাৰ চাবলৈ ভাল লাগে মই আৰু নতুন নতুন আৰু পৰ্যটকও আহে চাবলৈ